ডায়েৰীয়াটো হৈছে এটা গুৰুত্বপূৰ্ণ বেমাৰ এই বেমাৰটো নিৰাময় কৰিবৰ কাৰণে আমি পটককৈ ধৰক গাওঁ অঞ্চলত বাস কৰা মানুহ ইয়াতে আমাৰ তেনেকুৱা ধৰণৰ উপযুক্ত এই মেডিকেল বা হস্পিতেল পোৱা নাযায় ক'ৰবাত আছে দুই এখন সৰু সুৰা চাব চেণ্টাৰ আছে আৰু তাতো সময়মতে ডাক্তৰ পোৱা নাযায়েই তথাপিও আমাৰ গাওঁতে কি হয় দৌৰা দৌৰি যেতিয়া লাগে লাগিলে কি কৰিব নেমুৰ চৰবত খোৱাব বা নেমুৰ চৰবত খোৱাব নহ'লে এই পুৰণিকলীয়া যিবিলাক আমাৰ ধৰক গোলনেমুৰ তিয়াই থয় গোলনেমু মানে আচাৰ কৰি ৰাখে সেই গোলনেমুৰ আচাৰ আনি পেলাইও খুৱাই দিয়ে তাৰ বাদে এই আজিকালি ইলেক্ট্ৰৰেলটো বাৰু ব্যৱহাৰ কৰা হৈছে যিটো ইলেক্ট্ৰৰেল সেইটো ব্যৱহাৰ কৰা হৈছে সেই তেনেধৰণে আমাৰ ডায়েৰীয়াৰ কাৰণে সেই ব বস্তুকিটা আমাৰ গাওঁত সেই ব্যৱহাৰ কৰা হয়